আমাৰ অঞ্চলৰ মূখ্য ভাষা হৈছে অসমীয়া কিন্তু আজিকালি মু অসমীয়া ভাষাৰ ক'বলৈ মানে ল'ৰা ছোৱালীয়ে টানেই পায় আজিকালি সব ইংৰাজী ইংলিছ মিডিয়ামত দিয়াৰ কাৰণে সকলোৱে মানে ইংৰাজীটো ক'বহে মানে বেছি ভাল পায় অসমীয়াটো নকয়েই অসমীয়াটো মানে মুখত মানে নুঘূৰা নিচিনাই হৈ গৈছে ল'ৰা ছোৱালীবিলাকৰ অসমীয়া ক'লে বুজিয়েই নাপায় ইংৰাজী ক'লেহে মানে বুজি পায় সকলোৰে মুখে মুখে মানে ইংৰাজীটোহে অসমীয়াটো মানে নোহোৱাই হৈ গৈছে